হাঁহ কুকুৰাখিনি ইয়াৰ ওপৰতে ৰাখিবলৈ প্ৰথমতে আমি এটা ঘৰ সাজি দিব লাগিব ভাল ধৰণে যাতে কুকুৰা হাঁহ কুকুৰাখিনিক হেপাই নিব নোৱাৰে বা শিয়াল চিয়ালে নিব নোৱাৰে নহ'লেও মানুহে হ'লেও চুৰে নিব নোৱাৰে তাৰ কাৰণে আমি ইয়াক ৰাখিবলৈ প্ৰথমে ঘৰটো সাজি দিব লাগিব ঘৰটো সাজি দিয়াৰ পাছত সিহঁতক কণী পাৰিবলৈ বা থাকিবলৈ ভাল ধৰণে দিব লাগিব কুকুৰা হ'লে কণী পাৰিবলৈ সিহঁতক উঠি থাকিবলৈ চাং সাজি দিব লাগিব সিহঁতক ওপৰত উঠি থাকি তাৰ পৰা কণী পাৰিবলৈ সজা বান্ধি দিব লাগিব সিহঁতক কণী পাৰিবলৈ তাৰ পৰা আমি কেনেধৰণে হাঁহ কুকুৰাখিনি বাহিৰলৈ ওলাবলৈ যা দিব নালাগিব গঁড়ালৰ বাহিৰত আমি বান্ধোনত ৰাখিব লাগিব সিহঁতক বেৰা দি যাতে বেমাৰ আজাৰে হ'ব বেমাৰ আজাৰে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে আমি প্ৰতিষেধক ব্যৱস্থা ল'ব লাগিব ঠাণ্ডা দিনত যাতে বেমাৰ আজাৰ নহয় হাঁহ কুকুৰাখিনিক আমি ৰাতিপুৱা গৰম পানী কৰি দিব লাগিব তাৰ পৰা অসুখ বিসুখ হ'লে আমি সিহঁতৰ য'তে জ্বৰ হয় কুকুৰা হাঁহৰ জ্বৰৰ কাৰণে আমি দৰৱ খুৱাব লাগিব তেওঁলোকক খুওৱা দৰৱ আছে আৰু কুকুৰা এটা বেম্ অসুখ হয় চকুৰ অসুখটো আচিনা সেই আচিনাৰ আমি পা প্ৰতিষেধক পাবলৈ হ'লে আজিনাত দিয়া দৰৱ দিব লাগিব তাৰ পৰা মোৰ এখন কুকুৰা ফাৰ্ম আছে সিহঁতক মই ভাল ধৰণে প্ৰতিপালন কৰি তাৰ পৰাই আত্মনিৰ্ভৰশীল হৈ আছোঁ বুলি ক'ব পাৰি কাৰণ কুকুৰা কণী বিকি বা সিহঁতৰ মাংস বিক্ৰী কৰি মই ঘৰখন পোহ চলাই আছোঁ কুকুৰা হাঁহ কুকুৰা বিকি মই প্ৰায় মাহত পাঁচ হাজাৰ টকা কণী বিকি পাওঁ তাৰ পৰা কুকুৰা লোকেল কুকুৰা আছে বাৰু কুকুৰা বিকি কৰোঁ কণীৰ পৰা বিকি আমি বহুত উপাৰ্জন কৰিব পাৰোঁ ঘৰত খাবলৈও হয় তেনেকৈয়ে আমি চলাই আছোঁ ঘৰখন আৰু যেতিয়া আমি কুকুৰাক দানা দিওঁ সৰুতে আমি কিনা দানা খুৱাই অলপ ডাঙৰ কৰালৈকে পোন্ধৰ দিনমানলৈ কিনা দানা খুৱাব পাৰোঁ খোৱাই পিনে ডাঙৰ হ'লে আমি ঘৰুৱা হাঁহ ধান চাউল দি তেনেকৈয়ে দিওঁ আৰু আমি এইবোৰ অমিতা হেৰি অমিতা সিজাই পিনে দানাৰ লগত তুঁহ আৰু ধানৰ লগত মিহলি কৰি দিলে তেনেকৈ কুকুৰা পঞ্চল্লিছ দিনত ওজন বাঢ়ি যায় বিকিব পৰা হৈ যায় তেনেকৈয়ে আমি চলি আছোঁ কুকুৰা দৰৱ পাতি ভাল ধৰণে দিব লাগিব সিহঁতক যাতে ওলাই যাবলৈ দিব নালাগিব ওলাই গ'লে ধৰক বেমাৰ আজাৰ বেছি অতি আক্ৰমণ কৰিবলৈ সুবিধা পায় কুকুৰা হাঁহো আছে হাঁহেও হাঁহৰ পৰাও উপাৰ্জন কৰিব পাৰি এই হাঁহ কুকুৰা সাধাৰণতে কেজি আমাৰ ইয়াত বহুতেই হয় তিনিশৰ অঁ চাৰে তিনিশৰ পৰা চাৰিশ পৰ্যন্ত দিয়ে তেনেকৈ আমি এই ওচৰত কুকুৰা হেৰি ইয়াত বিকি কৰি কাউণ্টাৰত বিকি কৰি তেনেকৈ আমি চলি আছোঁ কাউণ্টাৰলৈ লৈ যোৱা হয় সৰহ হ'লে তেনেকৈয়ে বিকা হয় আৰু কুকুৰা পোৱালিৰ পৰা আমি ভাল ধৰণে চোৱা চিতা কৰিব লাগিব কাৰণ পোৱালিখিনি ভাল ধৰণে উঠিলেহে ডাঙৰ হ'লে আমি এই তেওঁলোকে উ উপাৰ্জনৰ মই উপাৰ্জন কৰিব পাৰিম আমি কুকুৰাখিনি আমি যাতে পানী দানা ভাল ধৰণে দিওঁ তাৰ প্ৰতি চকু ৰাখিব লাগিব হাঁহো আছে হাঁহৰ হাঁহৰ কাৰণেও দানা তুঁহ ধান দি তেনেকৈ আমি ডাঙৰ দীঘল কৰিছোঁ কুকুৰাক প্ৰায় কিনা দানা দিয়াতকৈ লোকেল কুকুৰাক সিজাই দিলে ই ধৰক তু তুৰৈ চুৰৈ যি যেনেকৈ জাতি লাও চাও পায় তেনেকৈ সিজাই তুঁহৰ লগত মিলাই দিলে ওজন বাঢ়ে আৰু সিহঁতক যেতিয়া বান্ধি থোৱা হয় কুকুৰাখিনিক কেলচিয়াম এই অভাৱত ইটোৱে সিটোক খুটিবলৈ ধৰে সেইকাৰণে মাজে মাজে সিহঁতক কলপাত খুৱাব লাগে কেলছিয়ামৰ কাৰণে কলপাতটো বহুত ভাল নহ'লে ইটোৱে বান্ধি থৈ দিলে ইটোৱে সিটোৰ মাংস নিজৰ মাংসকেই খুটি খুটি খাবলৈ ধৰে সেইকাৰণে সিহঁতক প্ৰায় কলপাত দি থাকিব লাগে তাৰ পৰা ঠাণ্ডা দিনত বিশেষকৈ বেছিকে আতম্ পালন আপদাল কৰিব লাগে সিহঁতক গৰম পানী দিয়া দানা চানা দিয়া মাঘ মাঘ ফাগুনমহীয়া সিহঁতৰ যেতিয়া বেমাৰ কুকুৰা অসুখ হয় সেই মুহূৰ্তত ওলাবলৈ দিব নালাগে প্ৰায় বান্ধি থ'ব লাগে অলপ বা মেলি দিলেও সিহঁতে যাতে বাউণ্ডেৰী মাৰি দিব লাগে বাউণ্ডেৰী বাহিৰৰ পৰা বাহিৰলৈ ওলাব দিব নালাগে সেই বতাহটো বহুতেই বেয়া মাঘ ফাগুন মাহৰ সময়ত সেইটো সময়ত বেছি আপদাল কৰিব লাগে গৰম দিনতো কুকুৰা হয় আচিনা হয় সিহঁতৰ গৰম দিনত আচিনাটো বেছি হয় যাতে সিহঁতি বোকা চোকা খুঁচৰি গোবৰ জাবৰ খুঁচৰিলে যিহেতু সেই গোবৰ পৰাই আচিনাটো বেছি হৈ যায় সেইটো কাৰণে সিহঁতৰ সেই সময়ত অসুখৰ চকুৰ অসুখৰ কাৰণে দৰৱ দি দিব লাগে তেনেদৰে পালন কৰি আমি হাঁহ কুকুৰা বিকি মাহেকত কণী কণী সপ্তাহেই বিকোঁ আৰু মাংস বিকি কৰি তেনেকৈয়ে চলি আছোঁ কণী বিকি সপ্তাহত প্ৰায় মই পাঁচ হাজাৰ টকাই পাওঁ তাৰ উপৰিও কুকুৰা পঞ্চল্লিছ দিনত মাংস বিকিব পৰা হৈ যায় তেনেকৈয়ে চলি আছোঁ